হেল্ল' কলিতা ৰেষ্টুৰেণ্ট হয়নে অ মই কালি চিকেন ৰোল অৰ্ডাৰ কৰিছিলোঁ তাৰপৰা মই খাই খুবেই ভাল পালোঁ আৰু পুৰা জোখত আছিলে মোৰ স্পাইচি আৰু বাকি যিখিনি প্ৰয়োজনীয় চিকেনো তাত পৰ্যাপ্ত পৰিমাণে দিছে ষাঠি টকাত বহুত ধুনীয়াকৈ দিছে মই ভাবিছোঁ যে মই আজি আকৌ পুনৰ মই সেই ৰোল অৰ্ডাৰ কৰিম বুলি ভাবিছোঁ আপোনালোকৰ তাত এভেইলেবল হ'বনে অ ঠিক আছে আপুনি মোৰ এড্ৰেছত পঠিয়াই দিবচোন চিকেন ৰোল দুটা দিব আৰু লগতে পাৰিলে এক্সট্ৰা চুপ অলপমান দি পঠিয়াব মোৰ এড্ৰেছটো আপোনালোকে লিখি লওকচোন অ মই থাকোঁ নৱ ছাত্ৰাবাসত নৰ্থ লখিমপুৰ কলেজৰ মোৰ চেকেণ্ড গেটত দিলেই হ'ব মই তাতেই কেচ অন পে'মেণ্ট কৰি মোৰ অৰ্ডাৰটো লৈ ল'ম ঠিক আছে ধন্যবাদ